মোৰ ঘৰৰ সকলো মানুহে ৰান্ধি ভাল পায় ৰন্ধা বঢ়া কৰি সকলোৱে ভাল পায় আমাৰ ঘৰৰ সকলোতকৈ মায়ে ধুনীয়াকৈ ৰান্ধে আমাৰ মায়ে ৰন্ধা সামগ্ৰীসমূহ হৈছে মাংস খাহী মুৰ্গী হাঁহ পাৰ ব্ৰইলাৰ গাহৰি মাছৰ ভিতৰত হৈছে ৰৌ বৰালি চিতল কুঁহি কান্ধুলি শ'ল খাল চন্দা কমলকাপ গাজকাপ বিকেট শিঙি আৰি পুঠি খলিহনা দৰিকনা ভেচেলি গৰৈ চেঙেলী বটিয়া তুৰা ককিলা শিঙৰা পাভ গেটগেদি পিঠিয়া জাপানী কাৱৈ কাৱৈ মাছ বাহু মাগুৰ শাক পাচলিৰ ভিতৰত বন্ধাকবি ফুলকবি লাই লফা পালেং চুকা বাবৰি ধনিয়া খুতৰীয়া ভটুৱা গাজৰ কেৰেলা বেঙেনা জলকীয়া মূলা বিলাহী পিঁয়াজ ৰঙালাও জাতিলাও কোমোৰা ভেণ্ডি জিকা বডি ফ্ৰেচবিন উৰহি ওলকবি বিট ছালগুম আলু এইসমূহৰ পৰা মোৰ জীৱনত ৰন্ধাৰ প্ৰতি মনটো আকৰ্ষিত হৈ পৰিছে আৰু বৰ্তমান ৰান্ধিব পৰা হৈছোঁ